আমাৰ বৰ্তমান চৰাইদেউ বিভিন্ন চৰাইদেউ বৰ্তমান ঐতিহ্যমণ্ডিত বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিণত হৈছে এই চৰাইদেউত আহোম স্বৰ্গদেউসকলৰ বিভিন্ন মৈদাম ৰজা ৰাণীসকলৰ বিভিন্ন মৈদাম পোৱা যায় ইয়াৰ উপৰিও এই ইয়াৰ উপৰিও এই অঁ শিৱসাগৰৰ শিৱদৌল শিৱসাগৰৰ শিৱদৌল জয়দৌল দেৱীদৌল বিষ্ণুদৌলকে আৰম্ভ কৰি ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ সমলসমূহেৰে পৰিপুষ্ট এখন জিলা জিলা বুলি ক'ব পাৰি ইয়াৰ উপৰিও বৰ্তমান মই যিহেতু চৰাইদেউ অঞ্চলৰ বাসিন্দা চৰাইদেউ বৰ্তমান বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ল চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিণত পৰিগণিত হোৱাৰ বাবে পৰিগণিত হোৱাৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱাৰ বাবে ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ মৈদাম উপৰিও শিৱসাগৰৰ শিৱদৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আদি ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আদি এই অঞ্চলসমূহৰ এই জিলাত আছে আৰু ইয়াৰ এই জিলাত এই এইসমূহে পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ সুবিধা লাভ কৰিছে আৰু এইয়াত বিয়াল্লিশ প্ৰথম ৰাজ আহোমসকলৰ প্ৰথম স্থায়ী ৰাজধানী চৰাইদেউ এই চৰাইদেউতে বিয়াল্লিশ মৈদাম আৰু বিয়াল্লিশটা মৈদাম আছে আৰু এই মৈদামসমূহে এই আৰু এই মৈদামসমূহে মৈদামসমূহে পৰ্যটকসকলক যথেষ্ট পৰিমাণে আকৰ্ষণ কৰিব পৰা ইয়াৰ গুণাগুণ আছে যিহেতু ৰংঘৰ নিৰ্মাণ কৰিছিল ৰংঘৰ নিৰ্মাণ কৰা হৈছিল হেনো সেই সময়ত হাঁহৰ কণী হাঁহৰ কণী কোনো বালি চিমেণ্ট ব্যৱহাৰ কৰা সেই সময়ত হোৱা নাছিল হাঁহৰ কণী ইত্যাদি ইত্যাদিৰে এই হাঁহৰ কণী বৰা চাউল আদিৰে ৰংগৰ ৰংঘৰ নিৰ্মাণ কৰিছিল বুলি বুৰঞ্জিত লিপিবদ্ধ হৈ আছে বা বুৰঞ্জিত আমি সেই বিষয়ে পঢ়িবলৈ পাইছোঁ আৰু সেই হেতুকে ৰংঘৰ যিহেতু ৰংঘৰ সেইদৰে নিৰ্মাণ কৰা হৈছিলে ঠিক সেইদৰে কাৰেংঘৰ তলাতল ঘৰ বা সেইসমূহত আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰা কীৰ্তিচিহ্নসমূহ কীৰ্তিচিহ্নসমূহ বিশেষকৈ তাত শিৱ মন্দিৰ শিৱ মন্দিৰৰ সোঁ ওপৰভাগ বা ওপৰ অংশটো শিৱদৌলৰ ওপৰ অংশটো সোণৰ কলচী সোণৰ কলচী আছিল সোণৰ কলচী সোণৰ কলচীৰে আবৃত্ত হৈ আছে সোণৰ কলচীৰে আবৃত্ত হৈ থকা হেতুকে পৰ্যটকসকল যথেষ্ট পৰিমাণে আকৰ্ষণ হয় এই এই মন্দিৰত মন্দিৰলৈয়ো এই পৰ্যটকসকল আকৰ্ষণ হয় আৰু ইয়াৰ পৰ্যটকসকলে পৰ্যটকসকলে ইয়াৰ বিভিন্ন ধৰণৰ আকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই স্থলী বা এই অঞ্চলটো যিহেতু এই অঞ্চলটো যি পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শিৱদৌল ঠিক সেইদৰে কাৰেংঘৰ তলাতল ঘৰ ৰংঘৰ চৰাইদেউ মৈদামসমূহ এই জিলাসমূহত শিৱসাগৰ আৰু চৰাইদেউতে আহোম পৰ্যটকসকলৰ আটাইতকৈ বেছি আটাইতকৈ বেছি কীৰ্তিচিহ্নসমূহ পোৱা যায় বা ইয়াত পুখুৰী আদিৰপৰা আৰম্ভ কৰি আটাইতকৈ বেছি ইয়াত পোৱা যায় বুলি আমি ক'ব পাৰোঁ সেই হেতুকে ইয়াত সেইকাৰণে ইয়ে ইয়াত পৰ্যটকৰ সংখ্যাও বেছি পৰ্যটক পৰ্যটকৰ সংখ্যাও বেছি আৰু পৰ্যটকসকলে ইয়াৰ প্ৰতি আকৰ্ষণ আকৰ্ষিত হৈছে আকৰ্ষণ হ'ব পাৰে আৰু সেইকাৰণে ইয়াত পৰ্যটকৰ আকৰ্ষণ হৈছে আৰু ইয়াত খুব বেছি পৰ্যটকসকলে আহে আহি ইয়াত চাব পাৰে পৰ্যটকসকলে তাৰপিছত পৰ্যটকসকলে আহিব পাৰে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ উপৰিও এই চৰাইদেউলৈ চৰাইদেউ আহিলে চৰাইদেউ হৈছে আহোমসকলৰ প্ৰথম স্থায়ী ৰাজস্থানী ইয়াত ৰজা ৰাণী সকলৰ মৈদাম মানে মৈদাম আছে মৈদাম মৈদাম পদ্ধতিৰে যিহেতু সেই সময়ত আহোম স্বৰ্গদেউসকলক দিয়া হৈছিলে সেইকাৰণে ইয়াত সেই তাৰ ভিত্তিতেই সেইখিনি কৰা হৈছে যিহেতু তাত বহুত বেছি মানুহে চাব লগা হৈছে আৰু বৰ্তমান আগতকৈ এতিয়া মৈদামৰ অৱস্থা যিহেতু ভাল হৈছে এইকাৰণে ভাল হৈছে বৰ্তমান ই বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিগণিত হোৱাৰ কাৰণে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিগণিত হোৱাৰ বাবে ইয়াত বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিগণিত হোৱাৰ বাবে ইয়াত পৰ্যটকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে দিনক দিনে বৃদ্ধি পাইছে আৰু সেই হেতুকে পৰ্যটকসকলে ইয়াৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু পৰ্যটকসকল ইয়ালৈ আহিব পাৰে আহি চৰাইদেউ মৈদামসমূহ আৰু লগতে শিৱসাগৰ শিৱসাগৰৰ শিৱদৌল ৰংঘৰ কাৰেংঘৰ আদি আদি দৰ্শন কৰি যাব পাৰে ইয়াৰ মহত্ব তাৎপৰ্য ইয়াৰ শিলৰ শিৱ মন্দিৰৰ শিলৰ সেই শিলত কটা সেই মূৰ্তিসমূহ সোণৰ কলচী আদি চাই তাত তেতিয়া সেই তেওঁলোকৰ আহোম আহোমসকলৰ আহোম স্বৰ্গদেউসকলৰ কীৰ্তিচিহ্নসমূহে সেই কীৰ্তিচিহ্নসমূহেই প্ৰমাণ কৰে যে তেওঁলোকৰ কিমান পৰ্য কিমান পৰ্যন্ত তেওঁলোকৰ মানে কিমান পৰ্যন্ত তেওঁলোকৰ সেই শাৰীৰিক সেই তেওঁলোকে সেই সময়ত তেওঁলোক কিমান ভক্তিভাৱে বা কিবাৰে তেওঁলোকে মন্দিৰ নিৰ্মাণ কৰিছিল সেই মন্দিৰসমূহ চাব লগাত চাব লগাত পৰিছে বা সেই মন্দিৰসমূহ আমি দৰ্শন কৰিলে সেই ভাগৰ বা সেইসমূহৰ কথা আমি সুন্দৰভাৱে জানো সেয়েহে পৰ্যটকসকল আহিব পাৰে আহি পৰ্যটকসকল আহি উপভোগ কৰিব পাৰে শিৱদৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ লগতে চৰাইদেউ মৈদামসমূহ যথেষ্ট ভাল উন্নত হৈছে বৰ্তমান দুয়োখন যিহেতু বিশ্ব ঐতিহ্য় ক্ষেত্ৰলৈ পৰিগণিত হৈছে সেই হেতুকে এইয়া এই অঞ্চলসমূহ এই অঞ্চলকেইটা বৰ্তমান খুব বেছি ভাল হৈছে বুলি ক'ব পাৰি কিয়নো কিয়নো খুব বেছি ভাল হৈছে বুলি ক'ব পাৰি লগতে এই অঞ্চলসমূহত ভবাৰ দৰেই সকলো সা সুবিধা আছে লগতে পৰ্যটকসকলে পৰ্যটকসকলে আহি চাব পাৰে আৰু এই শিৱসাগৰত বা চৰাইদেউত কেৱল তাৰ উপৰি অকল ৰংঘ ৰংঘৰ কাৰেংঘৰ থকাৰ ওপৰে উপৰিও শিৱদৌল থকাৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ পুখুৰী আছে প্ৰায় তিনিশ বাৰটা পুখুৰী আছে বুলি ক'ব পাৰে অসমৰ আটাইতকৈ মানে যিহেতু প্ৰথম স্থায়ী ৰাজধানী সেই সেই শিৱসাগৰৰ চৰাইদেউতে আহোমসকলৰ আটাইতকৈ বেছি কীৰ্তিচিহ্নসমূহ উদ্ধাৰ কৰা হৈছে বা আটাইতকৈ বেছি এয়া ইয়াতেই ইয়াতে আটাইতকৈ বেছি আটাইতকৈ বেছি আটাইতকৈ বেছি এই এই অঞ্চলসমূহতে এই কীৰ্তিচিহ্নসমূহ পোৱা যায় বা এই অঞ্চলসমূহতে আটাইতকৈ বেছি কীৰ্তিচিহ্নসমূহ পোৱা গৈছে সেইকাৰণে এই অঞ্চলসমূহলৈ আহিব পাৰে তেওঁলোক যিহেতু আহোমসকল স্বৰ্গ আহোম স্বৰ্গদেউসকলে পাটকাই পৰ্বত পাৰ হৈ চৰাইদেউত চৰাইদেউত ভৰি দি চৰাইদেউত ভৰি দিছিল আৰু চৰাইদউত ভৰি দি চৰাইদেউত প্ৰথম চৰাইদেউত ভৰি দি তেওঁলোকে চৰাইদেউত তেওঁলোকে ভৰি দিয়েই চৰাইদেউত তেওঁলোকে ভৰি দি চৰাইদেউত তেওঁলোকে ভৰি দি প্ৰথম স্থায়ী ৰাজধানী নিৰ্মাণ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ সৎকাৰ কৰিবলৈ সৎকাৰ কৰা বা তেওঁলোকৰ মৃতদেহ য'ত ৰখা হৈছিল সেইসমূহতে সেইসমূহ সেইসমূহ সেই সেইসমূহকে বা তেওঁলোকৰ সেই মৃতদেহসমূহ য'ত ৰখা হৈছিল সেইটোকে মৈদাম দিয়া প্ৰথা বুলি আহোমসকলৰ বা আহোম স্বৰ্গদেউসকলৰ দিনত বা আহোমসকলৰ দিনত সেই কথা সেইখিনিৰে আমি ক'ব পাৰোঁ মানে সেইখিনি সিমানখিনি তাত সেই কৰিছিলে স্বৰ্গদেউসকলে আহোম স্বৰ্গদেউসকলে স্বৰ্গদেউসকলক যি সৎকাৰ কৰা হৈছিল সৎকাৰ কৰিবলৈ বিভিন্ন পালি পহৰীয়া বা পালি পহৰীয়াসকলে যিমান ওখ ওখ পৰ্যন্ত তাত ৰাখিছিল সেই ইমানখিনিৰে তাত আমি সেইখিনি হৈছে বুলি আমি ক'ব পাৰোঁ সেই হেতুকে আহোম স্বৰ্গদেউ সেই সেই হেতুকে চৰাইদেউ শিৱসাগৰলৈ পৰ্যটকসকল আহিব পাৰে পৰ্যটকসকলে আহি ইয়াৰ সৌন্দৰ্য সৌন্দৰ্য উপভোগ কৰিব পাৰে যিহেতু বৰ্তমান সময়ত চৰাইদেউ বৰ্তমান সময়ত চৰাইদেউ যিহেতু ৰাজধানী হিচাপে চৰাইদেউ বৰ্তমান বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ল সেই হেতুকে ইয়ালৈ আহিব পাৰে আহি উপভোগ কৰিব পাৰে খুব সুন্দৰকৈ